নমস্কাৰ মই বৰ্তমান এজন মধ্যবিত্ত পৰিয়ালৰ মুৰব্বী মই মোৰ পঢ়া শুনা বা চকৰি সম্পৰ্কত দুআষাৰ ক'বলৈ ওলাইছোঁ পঢ়া শুনা বুলি কওঁতে প্ৰথম পৰ্যায়ত প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চ মাধ্যমিক পৰ্যায়লৈকে সৈতে

প্ৰত্যাহ্বানৰ মাজেদি আহি উনৈছশ আঠান্নব্বৈ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হওঁ ইয়াৰ পাছত দুহেজাৰ চনত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হওঁ তাৰ পাছতে প্ৰায় পাঁচ বছৰ কাল মই অন্যান্য ব্যৱসায়ৰ কামত জড়িত হৈ শিক্ষাৰ প্ৰতি গুৰুত্ব দিবৰ কাৰণে মোৰ আহৰি নাছিল পুনৰ পাঁচ বছৰৰ পিছত মই স্নাতক পাঠ্যক্ৰম গ্ৰহণ কৰিবৰ বাবে নামভৰ্তি কৰোঁ এই স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তি কৰাৰ পাছত তিনি বছৰৰ পিছত মোৰ স্নাতক পৰ্যায়ৰ পৰীক্ষা সম্পূৰ্ণ কৰোঁ স্নাতক পৰ্যায়ৰ পৰীক্ষা সম্পূৰ্ণ কৰাৰ অন্তত মই এখন উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষক হিচাপে কিছুদিন শিক্ষকতা কৰিবলৈ সুবিধা পাওঁ অৱশ্যে এই ক্ষেত্ৰত এই শিক্ষকতা কৰা সময়ছোৱাক মই চাকৰি বুলি ক'ব নোৱাৰোঁ যিহেতু স্কুলখন সেই সময়ত সম্পূৰ্ণৰূপে চৰকাৰৰ আউতালৈ অহা স্কুল নাছিল চাৰিবছৰ কাল সেইখন বিদ্যালয়তে শিক্ষকতা কৰাৰ পাছত পুনৰ আহি মই এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষকতা কৰিব পোৱাৰ সুযোগ পাওঁ সেই ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত সুযোগ পোৱাৰ আগে আগে মই অন্য এটি পাঠ্যক্ৰম দুহেজাৰ দহ চনত আৰম্ভ কৰি দুহেজাৰ চৈধ্য় চনত সম্পূৰ্ণ কৰোঁ সেই পাঠ্যক্ৰম হৈছে সংস্কৃত বিষয়ত মই শাস্ত্ৰী শিক্ষা লাভ কৰোঁ পুনৰ দুহেজাৰ সোতৰ চনত সেই যিখন বিদ্যালয়ত মই শিক্ষকতা কৰি আছিলোঁ বা এত বৰ্তমানেও আছোঁ সেই বিদ্যালয়খনৰ পৰাই ইন ছাৰ্ভিচ টীচ্ছাৰ হিচাপে নিঅ'ছৰ আণ্ডাৰত ডি এল এড পাঠ্যক্ৰম সম্পূৰ্ণ কৰোঁ দুহেজাৰ উনৈছ চনত দুহেজাৰ উনৈছ চনৰ পিছত পুনৰ মই নিজৰ কৰ্মস্থানত নিয়োজিত হৈ বিদ্যালয়খনৰ প্ৰতি সেৱা আগবঢ়াই আহিছোঁ এটা মধ্যবিত্ত পৰিয়াল চলাই যাব পৰাকৈ মই বৰ্তমান উপাৰ্জনক্ষম হৈ আছোঁ ইয়াৰ পিছত পুনৰ চলিত বৰ্ষত মই স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে নামভৰ্তি কৰোঁ আৰু সেই স্নাতকোত্তৰ পাঠ্যক্ৰমো বৰ্তমান মই চলাই লৈ গৈ আছোঁ এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে চাকৰিৰ ক্ষেত্ৰত অন্যান্য চৰকাৰী চাকৰি যদিও মই লাভ কৰা নাই

বিভিন্ন সা সুবিধাও প্ৰদান কৰিছে এই ক্ষেত্ৰত মই ই পি এফ ই এছ আই চি এই দুয়োটা কথা উল্লেখ কৰিব লাগিব যদিও ব্যক্তিগত খণ্ডৰ বিদ্যালয় এই ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনে আমাক এটা এজন চৰকাৰী চাকৰীয়ালক দিয়াৰ সমান সুবিধাই আমাক প্ৰদান কৰিব পৰা হৈছে আৰু আমাক প্ৰদান কৰি আহিছে বৰ্তমান মই মোৰ এই চাকৰিটো লৈ যথেষ্ট সুখী আগলৈ যথাসম্ভৱ নিজৰ ত্যাগ আৰু সমাজসেৱাৰ যোগেদিয়েই বিদ্যালয়খনতে মোৰ কৰ্ম জীৱন সামৰিম বুলি আশা কৰিছোঁ